শিক্ষকসকলে সাধাৰণতে স্কুলত এল পি স্কুলত প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক অংগীমা আৰু ভংগীমাৰে অ আ আৰু ক খ খিনি ভাল দৰে শিকাব লাগে ঠিক তেনেকৈয়ে হাই স্কুলত শিকাব লাগে গ্ৰামাৰ অসমীয়া অসমীয়া ব্যাকৰণ আৰু ইংলিচৰ গ্ৰামাৰখিনি ভাল দৰে পঢ়াব লাগে আৰু গণিতখিনি বাকীবোৰ চাবজেক্টো ভালকৈ পঢ়াব লাগে এইবোৰ সৰুতে হাই স্কুলত যদি ভাল দৰে এইবোৰ পঢ়াই যায় তেতিয়া হাই ছেকেণ্ডাৰী লেবেলত ভাল হয় আৰু ঠিক তেনেকৈ হাই ছেকেণ্ডেৰীটো বাহিৰা ন'লেজ কিছুমানো দিব লাগে আৰু তেতিয়া হেৰি সৰুতে গ্ৰামাৰবোৰ ভালকৈ পঢ়ালে আৰু ব্যাকৰণবোৰ ভালকৈ পঢ়ালে গণিতবোৰ ভালকৈ পঢ়ালে তেতিয়া আৰ্টছত আৰু চাইন্সত আৰু ল'বলৈ ভাল হয়